প্ৰযুক্তিৰ ফলত এতিয়া বহুতো মনোৰঞ্জন বুলিয়ে ক'ব লাগিব কাৰণ মোবাইল এণড্ৰইড অহাৰ লগে লগে তাত বিভিন্ন ধৰণৰ এপ্ছ আহিছে য'ত ইন্ষ্টা ফেচবুক ইউটিউব গুগ'ল এনেকুৱা ধৰণৰ বহুতো এপ্ছ আহি পৰিছে যাৰ কাৰণে বহুতো মনোৰঞ্জন হয় আৰু আগত সৰু কালততো আমি টিভিয়ে চাইছিলোঁ কাৰণ তেতিয়া কি পেড মোবাইল আছিল যিহেতু এনেকুৱা ধৰণৰ সুবিধাবোৰ নাছিল